ধেমাজি জিলাৰ উল্লেখযোগ্য ঐতিহাসিক স্থান হিচাপে আমাৰ প্ৰথমতে ক'ব লাগিব আমাৰ লেঙৰীস্থান আৰু আৰু হেৰি কি কয় দেৱলীয়া থান আৰু বৰ্তমান হাবুং মন্দিৰ হাবুং মন্দিৰটো এতিয়া বিশেষতে অসমৰেই নহয় অসমৰ বাহিৰৰো কিছুমান পৰ্যটক আহি পিনে আহিবলৈ লৈছে তাত হাবুঙলৈ আমি গৈছিলোঁ বহুত ভাল লাগিলে

এনেই এশযোৰা দুশযোৰা এনেধৰণৰ মানুহ আহে তাত কিছুমানে প্ৰসাদৰ শৰাই দিয়ে কিছুমানে ছাগলী দিয়ে কিছুমানে হাঁহ দিয়ে এনেধৰণে কৰি পিনে

মানুহ সমাগম হয় ভাল লাগে আমি গৈ গৈছোঁ তাত খাইছোঁ আৰু তাত কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই সকলোৱেই গৈ পিনি নিজৰ ইচ্ছামতে

শৰাই সঁফুৰা দি খাই বৈ পিনি সকলোৱে ঘৰা ঘৰি প্ৰায় আহে আৰু লেঙুৰীথান লেঙুৰীথানটো বহুত পুৰণি থান যেতিয়া তাততো বলি বিধান চলে আৰু মাহ প্ৰসাদৰ শৰাই আগবঢ়ায় আৰু বহুতে তেনেধৰণে সেই থানত শৰাই আগবঢ়ায় আগবঢ়াই পিনি বহুতে আৰোগ্য লাভ কৰিছে আকৌ আমাৰ দেৱলীয়া থানটো

তাত আমাৰ ম'হ বলি হয় ছাগলী বলি হয় হাঁহ বলি হয় প্ৰতি পূজাত